সময়ৰ লগে লগে অসমীয়া ভাষা বা সংস্কৃতিৰ লগত বিভিন্ন ভাষা সংস্কৃতিয়ে সংমিশ্ৰণ হৈছে কিয়নো আমি সচৰাচৰ দেখিবলৈ পাইছো বহুত শব্দৰ প্ৰয়োগ ইংৰাজীৰপৰা হৈছে তেনেদৰে আমি সাধাৰণতে আমি ক'ব পাৰোঁ কাপ শব্দ কাপ শব্দটো কাপ হওক বা ফেন এই দুটা সদায় ব্যৱহাৰ কৰি থকা শব্দ যদিহে আমি সাধাৰণ গাঁৱলীয়া মানুহ এজনকো কাপৰ ঠাইত যদি পিয়লা শব্দটো কওঁ তেতিয়া হয়তো তেওঁলোকে পিয়লা কি বস্তু বুজি নাপাব কিন্তু কাপ বুলি কওঁতে সৰু ল'ৰাৰপৰা বৃদ্ধজনলৈ কাপ বুলি কওঁতে বুজি বুজি পাব কিন্তু পিয়লা বুজি নাপাব সেইদৰে আমি ফেনখনক যদি পাংখা বুলি কওঁ পাংখা শব্দটো যদিও আমাৰ অসমীয়া শব্দ কিন্তু পাংখা বুলি কোৱাৰ লগে লগে হৃদয়ঙ্গম কৰিবলৈ বুজি পাবলৈ সহজ হৈ নপৰিব কোনেও পাংখা বুলি কওঁতে মনলৈ নানিব ফেনখনক পাংখা পাংখা ফেনখন যদিও ইংৰাজী শব্দ কিন্তু আমাৰ অসমীয়াত প্ৰয়োগ হওতে হওতে সি অসমীয়াৰ ঠাচত গঢ় লৈ উঠিছে এনেধৰণৰ বহুত শব্দ আছে চুইচ শব্দ চুইচটো অ'ফ কৰা অ'ন কৰা এইবিলাক শব্দ আমাৰ প্ৰয়োগ হৈ আছে চেয়াৰখনক